হেল্ল'

টুইছ গাইড হয় নে অঁ মই মানে এই নগাঁৱৰ পৰা যাব ওলাইছিলোঁ কাজিৰঙা ফুৰিবলৈ আপোনাক সুবিধাবিলাক কেনেধৰণে পোৱা যাব কিমান খৰচত পোৱা যাব আপুনি সকলোখিনি জনাব পাৰিব নেকি আমি ইয়াৰ পৰা পাঁচজনমান মানুহ যাম আমি কমচেকম এসপ্তাহমান লাগিব চাগৈ ঘূৰি কৰি অহালৈ

অলপ কম বেছ কৰিলে ভাল হ'ব আৰু দিম এতিয়া আমি কাইলৈকে যাম বুলি ভাবিছিলোঁ কাইলৈ

অঁ ঠিক আছে বাৰু অঁ হ'ব থেংক ইউ